আগতে ৰেলত উঠি পাইছোঁ মই আগতে ৰেলবোৰ ধোঁৱা ওলাই আগফালে ঝক ঝককৈ গৈ থাকে আমি আৰু আগৰ দিনৰ মানুহ ইমান বৰ ভালকৈ ৰেলৰ বিষয়ে নাজানো আজিকালি আকৌ কাৰেণ্টত চলোৱা ৰেল ওলাইছে সেইবোৰ ৰেলত আমি উঠিয়ে পোৱা নাই